নৱীকৰণযোগ্য আৰু সেউজ শক্তি ব্যৱহাৰত প্ৰযুক্তিয়ে বহুত ধৰণে সহায় কৰিছে যাৰ দ্বাৰা কাৰ্যক্ষমতা উপলব্ধতা উন্নত হৈছে বেটাৰীৰ ক্ষেত্ৰত লিঠিয়াম আয়ণ আৰু চলিচষ্টেট বেটাৰীৰ দৰে প্ৰযুক্তিয়ে প্ৰযুক্তিৰ উন্নতৰ ফলত নৱীকৰণযোগ্য উৎসৰপৰা শক্তি সঞ্চয় কৰা সহজ হৈছে যেনে চলাৰ আৰু বতাহ শক্তি এইটোৱে শক্তিৰ অভাৱৰ সমস্যাটো সমাধান কৰাত সহায় কৰিছে যাৰদ্বাৰা উচ্চ উৎপাদন সময়ত শক্তি সঞ্চয় কৰি উচ্চ চাহিদাৰ সময়ত ব্যৱহাৰ কৰা যায় আৰু স্মাৰ্ট গেট প্ৰযুক্তিয়ে শক্তি বিতৰণত পৰ্যক্ষণতা আৰু ব্যৱস্থাপনা সক্ষম কৰে এই শক্তিৰ প্ৰবাহ অপ্টেমাইজ কৰে আৰু ক্ষতিৰ পৰিমাণ কমায় অধিক সুস্থভাৱে বিভিন্ন নৱীকৰণযোগ্য শক্তি উৎসসমূহক কৃত সংহত কৰে এইটোৱে বিতৰণযোগ্য শক্তি উৎসৱৰ যেনে চ'লাৰ পেনেল ভোটা তাৰবাইন অধিক কাৰ্যক্ষমভাৱে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে চ'লাৰ পেনেলৰ সামগ্ৰীসমূহত প্ৰযুক্তিয়ে প্ৰযুক্তিগত উন্নতিয়ে চলাৰ চেলৰ উন্নয়ন আৰু ইয়াৰ কাৰ্যক্ষমতা উপলক্ষে বৃদ্ধি কৰিছে আৰু খৰচ কমাইছে এই চলাৰ শক্তিক বসতি স্থল আৰু বাণিজ্যিক ব্যৱহাৰৰ বাবে উপলব্ধ কৰাইছে বতাহ তাৰবাইন প্ৰযুক্তিৰ ক্ষেত্ৰত তাৰ ডিজাইনত বহুতো উন্নতি হৈছে যেনে ডাঙৰ ব্লেক অধিক কাৰ্যক্ষম জেনেৰেটৰ উন্নত সামগ্ৰীসমূহে বতাহ শক্তিক অধিক খৰচ সন্মতা আৰু কম বতাহৰ গতিৰপৰা অধিক শক্তিক উৎপাদন কৰিবলৈ সক্ষম কৰাইছে